স্বাস্থ্য ভালে থাকিলেহে মনটো ভালে থাকে আমি জানো যে মন আৰু স্বাস্থ্য এটা পইচাৰে বা এটা মুদ্ৰাৰে ইপিঠি সিপিথি স্বাস্থ্য ভালে থাকিলে আমি ওচৰৰে এজন বা দুজন মানুহৰ ওচৰলৈ গৈ কথা পাতিব পাৰিম আৰু কথা পাতিলে আমাৰ মনটো ভাল লাগিব স্বাস্থ্য ভালে থাকিলেহে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিব পাৰিব আৰু পঢ়া শুনা কৰি তেওঁলোক আগুৱাই যাব পাৰিব স্বাস্থ্য ভালে থাকিলেহে আমি ওচৰৰে বিয়া বা সবাহলৈ যাবলৈ মন কৰিম যাব তাত গৈ আমি দুখন কামত হাত বঢ়াব পাৰিম আৰু তেতিয়া সেই ওচৰৰ মানুহবিলাকক লগ পালে আমাৰ মনটো ভালে থাকিব